মই সনাতন হিন্দু ধৰ্মৰ বৈষ্ণৱ মাৰ্গৰ মানুহ মই বৈষ্ণৱ ধৰ্ম পালন কৰোঁ গতিকে মই সনাতন হিন্দু ধৰ্মৰ বৈষ্ণৱ মাৰ্গৰ ভাগৱত পুৰাণ কীৰ্তন দশম ঘোষা ৰত্নাৱলী বেদ উপনিষদ আদি পঢ়িছোঁ মহাভাৰত ৰামায়ণো পঢ়িছোঁ এই গ্ৰন্থসমূহ আমি নিয়মীয়াকৈ পঢ়িব লাগে বুলি ভাবোঁ এইকাৰণেই যে এই ধৰ্মগ্ৰন্থসমূহত যিখিনি বিষয় লিপিবদ্ধ কৰি থোৱা আছে সেইখিনি প্ৰাচীন কালৰ ত্ৰিকালজ্ঞ ঋষিসকলে সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰিবলৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি যিখিনি তেওঁলোকে জ্ঞান পাইছিল সেইখিনি লিপিবদ্ধ কৰি থৈ গৈছে এই গ্ৰন্থসমূহত বিজ্ঞান সাহিত্য কলা আধ্যাত্মিক সকলোখিনি বিষয় সন্নিৱিষ্ট হৈ আছে আমি এই শাস্ত্ৰসমূহ নিয়মীয়াকৈ পঢ়িব লাগে এই শাস্ত্ৰসমূহ নিয়মীয়াকৈ এইকাৰণেই আমি পঢ়িব লাগে শাস্ত্ৰসমূহত উল্লেখ কৰা কথাখিনি আমি যদি হৃদয়ংগম কৰিব পাৰোঁ তেতিয়া আমাৰ ধৰ্মনো কি আমি কি কৰিব লাগে এই গোটেই কথাখিনি আমি তাৰপৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ লগতে ইয়াত বিজ্ঞানো সোমাই আছে কলাও সময় আছে গতিকে এইখিনি পঢ়িলে আমি গৱেষণামূলকভাৱে আমি এইখিনি যদি পঢ়োঁ বা বিশ্লেষণ কৰোঁ আমি তেতিয়া বহুখিনি কথা আমি জানিব পাৰোঁ কেৱল মাত্ৰ এই ধৰ্মশাস্ত্ৰখিনি পঢ়িলেই পূণ্য হ'ব পাপ ক্ষয় হ'ব এনে ধাৰণৰে আমি কিন্তু এই ধৰ্মশাস্ত্ৰখিনি পঢ়িব নালাগে আমি জ্ঞানৰ কাৰণে এই ধৰ্মশাস্ত্ৰখিনি পঢ়িব লাগে যেনেকৈ বৈষ্ণৱ ধৰ্মৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ যি ধাৰা এই ধাৰাটোত এটা কথা আছে যে এক দেও এক সেউ একত বিনে নাই কেও এই একেশ্বৰবাদী ধৰ্মটো এটা এটা পৰম শক্তিয়ে আমাক পৰিচালিত কৰি আছে এই কথাটো প্ৰতিপন্ন কৰে গতিকে মই ভাবোঁ যে এই ধৰ্মশাস্ত্ৰসমূহ আমি নিয়মীয়াকৈ পঢ়িব লাগে আমি আমাৰ ধৰ্মটোত শ্ৰৱণ কৰিবও লাগে কীৰ্তন কৰিবও লাগে গতিকে কীৰ্তন কৰিলে শ্ৰৱণৰ প্ৰয়োজন আৰু শ্ৰৱণৰ কাৰণে কীৰ্তনৰ প্ৰয়োজন গতিকে আমি এই ধৰ্মৰ লগত জড়িত ব্যক্তি হিচাপে ইয়াৰ প্ৰাৰ্থনা গীত মাত আমি যথেষ্টখিনি চৰ্চা কৰিবলগীয়া হয় আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষা নামৰ এভাগী অতি তাত্বিক ধৰ্মগ্ৰন্থ ৰচনা কৰিছিল আমি এই বৈষ্ণৱ ধৰ্মৰ অসমীয়া মানুহখিনিয়ে বা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা ব্যক্তিসকলে এই পুথিৰপৰাই প্ৰাৰ্থনা গোৱা হয় ঘোষাভাষীত প্ৰথমতেই আৰম্ভ কৰা হৈছে মুক্তিতো নিস্পৃহ যিটো সেহি ভকতকো নমো ৰসময় মাগোহো ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি মহাপুৰুষ শ্ৰীমন্ত মাধৱ গুৰুজনাই ঘোষাভাগী প্ৰথম ছবি চন্দত এইদৰে আৰম্ভ কৰিছে

আৰু প্ৰাৰ্থনা আছে ব্ৰহ্মা আদি কৰি জীৱ য'ত ৰাম ৰাম ৰাম ৰাম ৰাম মায়া সজা মাজে আছয় ঘুমতি যায় তুমি সেই চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম আমিঅ চেতন নিয়োক নাথ জগায় ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মত প্ৰসঙ্গৰ কাৰণে আৰু মানুহক ধৰ্মৰ জ্ঞান দিবৰ কাৰণে ভাওনা বৰগীত নৃত্য আদিৰ সৃষ্টি কৰিছিল আৰু নৱৰ সন্নিৱিষ্ট মৌচাক স্বৰূপ কীৰ্তন পুথিভাগী গুৰুজনাই ৰচনা কৰিছিল সকলো ধৰ্মকাৰ্যতেই এই কীৰ্তন পুথিভাগ বৈষ্ণৱসকলে পাঠ কৰে ভাগৱত ভাগ পাঠ কৰে গতিকে ইয়াৰ যথেষ্টখিনি সুৰ আছে তাৰ ভিতৰত পদ্ম পূৰাণৰ স্বৰ্গখন দতয় নিৰোপি আছে কৈ নি ধৰ্ম য'ত তাক শুনায়াবে একান্তচিত্তে যাৰ ইচ্ছা আছে ভৱ তৰিতে মহাপুৰুষীমন্ত শংকৰদেৱৰ অসমীয়া জাতিলৈ অমূল্য অৱদান ভাগৱত শাস্ত্ৰভাগী অসমীয়া সমাজৰ অতি আদৰৰ ভাগৱতৰো অকণমান সুৰ জনাব বিচৰা হৈছে শুনা সভাসদ পদ দ্বিতীয় স্কন্ধৰ এক চিত্তে শৰণ চিন্তিও গোবিন্দৰ আন দেৱ ধৰ্ম তেজী লোৱা হৰি নাম শংকৰেৰ ৰচিলা ডকি বোলা ৰাম ৰাম অসমীয়া সমাজত আৰু ধৰ্মীয় যথেষ্টখিনি গীত মাত আছে বৰসবাহৰ অমূল্য অৱদান বৰ সবাহৰ অন্যতম কৃষ্টি দিহানাম এই দিহানামো যথেষ্টকৈ পৰিৱেশন হয় দিহানাম এনেকুৱা ধৰণৰ অ' হৰি এ হে শ্যাম বনমালী বৃন্দাবনে কালী হ্ৰদে দমিলা হা কালী গতিকে অসমীয়া সমাজত বৈষ্ণৱ ধৰ্মৰ এই ভাগটোত যথেষ্টখিনি কৃষ্টি সংস্কৃতি জড়িত হৈ আছে ইয়াৰ উপৰিও সনাতন হিন্দু ধৰ্মৰ বিভিন্ন মাৰ্গত বিভিন্ন ধৰণৰ শ্লোক মন্ত্ৰৰে দেৱ দেৱীসকলক উপাসনা কৰা হয় তাৰ ভিতৰত এটি শ্লোক আছে শান্তকাৰম ভূজাগশায়নম মেঘৱৰ্ণম শুভংগম লক্ষ্মীকান্তংম কমলানায়নম যোগীভীৰ্ধ্যানগম্য বন্দে বিষ্ণুম ভৱভায়াহৰম সৰ্বলোকাইকানাথম সৰ্বলোকাইকানাথম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ ওম্ শান্তিঃ শান্তিঃ শান্তিঃ